হায় বিপুল ডেকা নেকি মই আপোনাৰ মানে আপ্নাৰ এই নম্বৰটো ডক্টৰ এটাৰ পৰা পালোঁ আপুনি ছুগাৰ পেচেণ্ট নেকি আৰম্ভ যদি হৈছে আপ্নি বেলেগ মেডিচিন ইউজ কৰ্বা নালগে মোৰ তাত এটা ধুনীয়া প্ৰডাক্ট এটা আছে হয় নতুনকৈ আইছে হেৰিত নাই নাই নাই নতুনকে নতুনকে আইছি একদম আপ্নাৰ বিশ্বাসযোগ্য কোম্পেনীৰ এইটো আপ্নি এবাৰ ইউজ কৰি চাওক যদি আপ্নি ভাল নাপায় মই প পইচা ৰিটাৰ্ণ কৰি দিম আপ্নাক মানে ব বহুতেই খাই ইউজ কৰি মানে ভাল ভাল ৰিজাল্ট পাইছে হয় আপ্নাৰ ওজনটো ওজনটো কমি যাব আৰু চুগাৰটো কনট্ৰলত থাকবো আপ্নাৰ

ডক্টৰৰ পৰাই মই নম্বৰটো লৈছোঁ আপ্নি সোধ্ব পাৰে আপ্নাৰ কথা সেইটো কিন্তু আপ্নি এবাৰ ইউজ কৰি চাওক যদি বেয়া পায় মই আপ্নাক অভাৰে ৰিটাৰ্ণ দিম নতুনকৈ আইছে

হয় হয়

ডক্তৰক একবাৰ সোধব পাৰে সোধে যদি কিন্তু ইয়াতে চাইড এফেক্ট নাই আপ্নি সোধব পাৰে সুধি ল'ব পাৰে ওজনটো আপনাৰ কম্ব মেইনলি আৰু আপোনাৰ চুগাৰটো কণ্ট্ৰলত থাক্ব দামটো বেছি নহয় দিয়ক আপ্নাক মই কমাই দিম তাতকৈ এম আৰ পিত কৰি এম আৰ পিঅতকৈ অলপ কমাই দিম দিয়ক মই যি পৰে আৰু এম আৰ পিতকে আপ্নাক মই টেন পাৰচেণ্ট ডিস্কাউণ্ট দি দিম

নতুন প্ৰডাক্ট আহি গেলে চেল্চৰ ওপ্ৰত গুৰুত্ব দিছে কোম্পানী সেইকাৰণে অলপমান হেৰি কৰা গৈছি

অঁ কোম্পানীটোৰ নামটো আছে দক আপ্নাক মই যাই পেম মই বুজাই দিম দক গোটেইখিনি ধুনীয়াকৈ হয় হয় আপ্নাৰ এড্ৰেছটো আহিম দক আহিম দক আপ্নাৰ তাতে যদি লবা ল'লে ভাল কিন্তু যদি আপ্নি লম বুলি কয় যাম আৰু দিয়ক ঠিক আছে মই যাম আপ্নাৰ এড্ৰেছটোতো মই পাই পাইছোঁৱেই ডক্টৰৰ তাতে পাইছোঁ গুচি যাম আপ্নি থাকবো দক ঘৰত দিয়ক ঠিক আছে মই যাই ফেলে আপ্নাক মই বুজাই দিম এইটো কথা দিঅয়ক ঠিক আছে অঁ অঁ অঁ